আমাৰ ইয়াত চিনেমা হল বুলি ক'লে এটাই আছে অদিতি চিনেমা হল আৰু বাকী চিনেমা হলবিলাক ইমান ভাল নহয় সৰু সুৰা চিনেমা হল বিখ্যাত বুলি ক'লে এটাই আছে চিটি চিনেমা হল মই প্ৰায়ে চাবলৈ যাওঁ বন্ধুবিলাকৰ লগত একচুৱেলি চাবলৈ ভাল লাগে গৈ ভাল লাগে সিহঁতৰ লগত গৈ ভাল লাগে সেইদিনাখনো চিনেমা হলত চাব গৈছিলোঁ সেই ফিল্মখনৰ নাম কি আছিলে মনত নাই এতিয়া মনত আহিছে ফিল্মখনৰ নাম আছিলে অসমীয়া ৰত্নাকৰ য'ত যতীন বৰা আছিলে মুখ্য মুখ্য অভিনেতা হিচাপে চিনেমাখন চাবলৈ বহুত ভিৰ হৈছিলে আমাৰ বহুত দীঘল লাইন লাগিছিলে এই লাইনবোৰ দেখিলে কিবা লাগি যায় ভাবিলে বহুত কামোৰ আছিলে গৰম দিন আছিলে তেতিয়া ভাবিব নোৱাৰা কিছুমান ঘটনা আছিলে মোৰ লগৰ চবতকৈ ভাল বন্ধু এজন আছিলে বুলি তেওঁক লৈ গৈছিলোঁ মই চাবলৈ চিনেমাখন আচলতে মোৰ সেইবাৰে চিনেমা চোৱাৰ প্ৰথম অভিজ্ঞতা আছিলে সেইখন মুভিৰ সেইখন চিনেমাই প্ৰথম আছিলে মোৰ চিনেমা চাবলৈ যোৱাৰপৰা চিনেমা আৰম্ভ হোৱালৈকে বহুতো কিছুমান ঘটনা ঘটি গৈছিলে চিনেমা চাবলৈ যাওঁতে ঘৰত কিছুমান ফাকি কথা কৈ যাবলগীয়া হৈছিল কাৰণ আমাক সেইবোৰত যাবলৈ মানা কৰে আচলতে ভয় কৰে চিনেমা চাব যাব নালাগে লগৰবোৰৰ লগত কিন্তু মোৰ চিনেমা চোৱাৰ বহুত আগ্ৰহ আছিলে চিনেমা হলত চিনেমা চোৱাৰ কিছুমান মুডেই বেলেগ হয় আচলতে বহুত ভাল লাগে আপুনি ঘৰত বহি ফিলিম চাওক টিভিত চিনেমা চাওঁক কিন্তু চিনেমা হলত চিনেমা চোৱাৰ যিটো অনুভৱ সেইটো বহুত বেলেগ চাবলৈ গৈছিলোঁ সেই যতীন বৰা ছবিখনৰ আৰম্ভ হৈছিলে তাত আমাৰ পানীৰ কাৰণে বহুত প্ৰব্লেম হৈ আছিলে পানীৰ কাৰণে বহুত চিঞৰ বাখৰ কৰিছিলোঁ হুলস্থুল তাত কিছুমানে তাত কিছুমান বস্তুৰ দামো বহুত বেছি হয় চিনেমা হলত আমাৰ নৰমেলি সাধাৰণতে আমাৰ দোকানবিলাকত যিটো দাম এক এবটল পানীৰ দাম দহ টকা তাত এবটল পানীৰ দাম বিছ টকা হয় চিনেমা হলত আৰু প্ৰতি মাহে এখন এখন চিনেমা আহে ইয়াত নতুন প্ৰতিখন চিনেমাৰ বাবে আমি অধীৰভাৱে ৰৈ থাকো যদি কিবা ভাল চিনেমা অহাৰ দৰে দেখোঁ আমি আগতেই টিকেট বুক কৰি লওঁ টিকেট বুক কৰি চিনেমা চাবলৈ যাওঁ বেছিভাগ লগৰ লগতে যাওঁ লগৰ বন্ধুবিলাকৰ লগতে চিনেমা চাবলৈ যাওঁ সঁচা কথা কবলৈ গ'লে অসমীয়া চিনেমাৰ তাত যিটো অভিজ্ঞতা হয় তাতকৈ হলিউড আৰু বলিউডৰ চিনেমাৰ বহুত বেছি অভিজ্ঞতা হয় কাৰণ এনেকুৱা নহয় যে অসমীয়া চিনেমা বহুত মানে ভাল নালাগে এনেকুৱা নহয় আচলতে অসমীয়া চিনেমাক আমাৰ অসমৰ মানুহে তেনেকৈ গুৰুত্ব নিদিয়ে

অসমীয়া কিছুমান চলচ্চিত্ৰ জগত কিছুমান কেমেৰা এংগোল হওঁক বা কিছুমান কাহিনী ষ্টৰী হওঁক যিবোৰ কমন হয় আচলতে কোনো নতুন ধৰণৰ মেচেজবিলাক আমাৰ নৱ প্ৰজন্মৰ জনসাধাৰনক দিব লাগে সেইবোৰ আচলতে অসমীয়া সমাজে প্ৰচেষ্টা কৰি আছে কিন্তু সফল হ'ব পৰা নাই সেইবাবে আমি আমিও দুঃখিত আচলতে চেষ্টা কৰিব লাগে যিবিলাক আন বাহিৰা চলচ্চিত্ৰবিলাকে দিয়ে ভাল ভাল মেচেজ গতিকে আৰু অসমীয়া সমাজৰ যিবিলাক চিনেমা হয় তাত আচলতে বাজেটটো আচলতে বহুত কম হয় সেইটো কাৰণে ভবাৰ দৰে চিনেমাখন তেনেকুৱা হ'ব নোৱাৰে বনাব নোৱাৰে যি নহওঁক আমাৰ ইয়াত অসমীয়া চিনেমা চোৱা হলৰ অভিজ্ঞতা বহুত আছে বাৰু আৰু বহুত ভাল লাগে চিনেমা চাই হলত গতিকে বহুত চিনেমা চালোঁ হলত আৰু চিনেমা হলত চিনেমা চাই আজি কালি ঘৰত চিনেমা চাবলৈ ভালেই ভালেই নলগা হ'ল যি চিনেমাই নহওঁক কিয় চিনেমা হলতেই চাবলৈ মন যোৱা হ'ল